মোৰ প্ৰিয় কিতাপ বুলি ক'ব গ'লে মই আটাইতকৈ ভাল পোৱা কিতাপেই হৈছে অনুৰাধা শৰ্মা পূজাৰীৰ নাহৰৰ নিৰিবিলি ছাঁখন সেইখন পঢ়ি মই বহুত বেছি ভাল পাওঁ কাৰণ নাহৰৰ নিৰিবিলি ছাঁ কিতাপখন মোৰ কিতাপখনৰ কাহিনীতো বহুত ধুনীয়া হয় কাৰণ তাত মানে এইখন গুৱাহা ডিব্ৰুগড় বিশ্ববিদ্য়ালয়ৰ যিটো মানে এগৰাকী ছাত্ৰীৰ জীৱন শৈলীৰ ওপৰত আছে তাত পঢ়া ভাস্বতী নামৰ ছোৱালী এজনীৰ বিষয়ে আছে আৰু তাত তেওঁ কেনেকৈ পঢ়ি কেনেকৈ হোষ্টেলৰ ৰেগিং কো নেওচি কেনেকৈ সফল হৈছিলে জীৱনত আৰু তেওঁৰ লগত কি কি ঘটিছিল সেই সমস্ত কাহিনী তাত আছে সেই যি ডিব্ৰুগড়ৰ যিটো হোষ্টেলৰ কথা আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কথা আছে আৰু এই কিতাপখন পঢ়ি মই বহুত বেছি শিকিলোঁ কাৰণ কিতাপখনৰ পৰা পোন পোন প্ৰথম এইটোৱেই শিকিলোঁ যে কিতাপখনৰ কাহিনী শিকিলোঁ আৰু কিতাপখনৰ পৰা মই এখন ইউনিভাৰ্চিটিক কেনেকৈ নিজে আপোন কৰি ল'ব পাৰি সেইটো শিকিলোঁ আৰু ইউনিভাৰ্চিটি এখনৰ পৰা আমি কি কি লাভ কৰোঁ সেইখিনি শিকিলোঁ আৰু ইউনিভাৰ্চিটিখনত গৈ পেলাই কেনেকৈ ৰেগিঙক নেওচি মানুহ যে সফল হ'ব পাৰে সেইটোও মই জানিলোঁ ত' সেইকাৰণে মই সেই সেইখন উপন্য়াস পঢ়ি মোৰ এনেকুৱা লাগিল যে আৰু পঢ়িবলৈ মন গৈ থাকে উপন্য়াসখন এবাৰ পঢ়ি পেলাই যে থৈ দিওঁ এনেকুৱা নহয় বহুত সুন্দৰ লিখনি সুন্দৰ প্ৰস্তুতকৰণ ত' সেই হেতুকে মই সেই উপন্য়াসখন মোৰ প্ৰিয় উপন্য়াসৰ ভিতৰত ৰাখোঁ প্ৰিয় কিতাপৰ প্ৰিয় কিতাপৰ হেৰিয়াত ৰাখোঁ আৰু উপন্য়াসখনৰ যিটো মানে শেষ পৰ্যায়খিনিও বহুত সুন সুন্দৰ কাৰণ তাত যিহেতু এগৰাকী নাৰীক লৈ পেলাই কেনেকৈ তেওঁ সমস্ত নেওচি নিজৰ জীৱনত আগবাঢ়ে ত' সেই সমস্ত কাহিনী এখন কাহিনী পঢ়ি মই আনন্দিত হৈছোঁ বুলি মই ভাবোঁ